হেল্ল' ডিব্ৰুগড়ৰ গুলমোহৰ ৰেষ্টুৰেণ্ট হয়নে মই চানে ক'লো এই মই মানে চাৰি পাঁচদিন মানপা আপোনালোক তাৰপৰাই মানে ম'ম' অৰ্দাৰ কৰি খাই আছিলোঁ অঁ খাই ভাল পালোঁ কাৰণে মানে আজি আকৌ মানে সেই অৰ্দাৰকে কৰি দিওঁ ভাবিলোঁ সেই কাৰণে মানে ফোনটো কৰিলোঁ এতিয়া আপোনালোকে যদি মানে অৰ্দাৰটো দিয়েহি তেতিয়াহ'লে মানে আনকালে মানে য'ত দিয়ে তাত দিব নালাগে আজি মানে অকণমান বেলেগ এটা অকণমান আগলৈ সোমাই আহিব ইয়াতে আমাৰ মানে গাঁৱৰ ইমান তাত তিনিআলিটোতে তাত দোকান আছে দোকানখনত পাই মোক ফোন এটা কৰিব ফোনটো কৰি কিনে তেতিয়া মানে মই অৰ্দাৰটো তাৰপৰাই পিক আপ কৰি লম আৰু মানে পইচাটো মই তেতিয়া কেছ দি দিম